কাপোৰ প্ৰথমতে আমি ছাৰ্ফ বা চাবোনেৰে অকণ অকণ উমি উমি গৰম পানী কৰি তাত কা ছাৰ্ফ দি কাপোৰবোৰ তিয়াওঁ আৰু অলপ সময় থোৱাৰ পিছত কাপোৰবোৰ আমি থুকুচি বা এচাৰি দি তাত পানী বা পানী দি এচাৰি থুকুচি পেলাই চাফা কৰি ধুই মেলি তাঁৰত দিওঁ আৰু শুকুৱাৰ পিছত কাপোৰখিনি আমি ভিতৰ সুমুৱাওঁ ঠা বাৰিষা বা পানী দিলে বৰষুণ দিলে আমি কাপোৰবোৰ ভিতৰত ডাঁৰ বা ফেন ব্যৱহাৰ কৰি তেনেদৰে আমি কাপোৰবোৰ শুকুৱাওঁ